অঁ অঁ যাই পাবি দে ইয়াতে যিমান জাম জাম ইফালে বৰষুণ সেই নলবাৰীৰ হৈছে দে দলঙখনো ওলোৱা নাই এতিয়া দলঙখনত ধৰিও ঘূৰি ঘূৰি যাব লগা হৈছে ইফালে ৰিক্সাৱাল্লাকেইটায়ো বৰষুণত যদি নাযাওঁ বুলি কয় এই ৰিক্সা কেইটাই সেই তাকেতো মই ভাবিছোঁ ইয়াতে যদি আৰু চলাব পাৰে নলবাৰীখনত গাড়ী তেতিয়া আৰু অল ইণ্ডিয়াত চবে চলাব পাৰিব গেলে চব মানুহ কলা বুলিয়ে ভবা যায় নলবাৰীত তাৰমানে ছাইড নিদিয়ে যে লৈ পেলাই চাইকেল ই ৰিক্সা বোলে ই ৰিক্সা অ'টোৱালা বোলে অ'টোৱালা হয় কিমান কি চাবি অঁ অঁ আৰু আজি এটাইতো হেৰিয়ো ইস্কুটাৰ এখন চলাই নিছে ফুটপাথেদি মই আৰু ৰখি পেলাই কৈছোঁ এ ৰ'বচোন অলপমান এইটো ইস্কুটাৰ চলোৱা গাড়ী ইস্কুটাৰ চলোৱা ৰাস্তা না ফুটপাথ এইটো নাম দেখোন ফুটপাথ বুলি শুনছিলোৱে ইয়াতে আৰু গাড়ী কিয় চলাইছে তাকেতো তাতে দোকানেই চাবি না বজাৰেই না কি ইমান খং উঠিছে নহয় যাই বা কেতিয়া পাওঁ ক'বা নোৱাৰো আৰু ভাত চাত ক'ত কেতিয়া খোৱা হ'বএ তাকেতো কি কৰা যায় একবাৰতো খোজকাঢ়ি যাবৰে ইচ্ছা গৈছে আগতেতো আমাৰ মাহঁতে খোজকাঢ়িয়ে গৈছিল

তাকেতো কি ক'ৰা যায় এই বৰষুণটো নিদিলে কিবা এটা কৰিলো হয় ৰহ আৰু লগত কোনোবা এটা থাকিল এতিয়া সৰু চলিতো থাকিল না ই খোজকাঢ়িও যাব নোৱাৰে

তাকেইতো কি কৰা যায় ভাবিছোঁ ৰহ অঁ কিবা কিনি কিনিছা না বস্তু চস্তু কিবা নিছা নে নাই কিয় কিবা এটা নিব লাগিছিল সৰু চলি দুটা আছে অঁ অঁ অঁ অঁ দে হ'ব দে